আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদবোৰ হৈছে আমাৰ চোম গছৰ চোমনি আছে য'ত যোন সেই চোম গছত আমি মুগা পুহি তাৰ মুগা সূতাৰে আমি কাপোৰ তৈয়াৰ কৰি আমি বাহিৰৰ বজাৰত বিক্রী কৰি জীৱন নিৰ্বাহ কৰি আছোঁ আৰু এৰা গছ আছে আমি এৰি মুগা তৈয়াৰ কৰি কাপোৰ বৈ আমি বাহিৰৰ বজাৰত বিক্রী কৰি আমি জীৱন নিৰ্বাহ কৰিছোঁ সেই আৰু সেই কাপোৰৰ আমাৰ ভাৰতবৰ্ষত যথেষ্ট চাহিদা আছে আৰু আমাৰ আমাৰ অঞ্চলত আৰু নদী আছে নদীত সেই নদীতে মাছ ধৰি মাছ বিক্রী কৰি বহুত পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে তাৰ মাছ বিক্রী কৰি মানে ব্যৱসায় কৰি ঘৰ পৰিয়াল চলাই আছে আৰু আমাৰ অঞ্চলবোৰত ক্ষুদ্ৰ চাহ খেতি আছে ক্ষুদ্ৰ চাহ বাগান আছে এই চাহপাত বিক্রী কৰি আমাৰ ফেক্টৰীলৈ দিয়ে ব্যৱসায় ক্ষেত্ৰত আমি দি পিনে যথেষ্ট লাভৱান হৈছে আমাৰ খেতিয়কসকল